অঁ এই ৰাস হৈছে নহয় গম পাইছেনে তাকেই এদিন যাব লাগিছিল এদিন ওলাওক নহ'লে তাকে এইবাৰ বোলে ডাঙৰকৈ পাতিছিলে মানে বহু কেই তিনি বছৰ মান হোৱা নাছিলতো এইবাৰ অলপ ডাঙৰ হৈছে ৰাস অঁ থিয়েটাৰো আছে ভাল থিয়েটাৰ থকাৰ দিনা যাব পাৰিলে ভাল

বাকী আপোনালোকৰ ঘৰৰো চবকে ক'ব চবে ওলালে ভাল লাগিব

গাড়ী ল'লে আৰু খোজ কাঢ়িব লাগিব নহয় বহুত তাতকৈ ইয়াৰ পৰা কিবা টেম্পো চেম্পোত যোৱাই ভাল হ'ব বেছি মানুহ গ'লে লগত খোজ কাঢ়িয়ে যাব পাৰি একেলগত অঁ অঁ অঁ ৰাতি খোৱাতো খাইয়ে আহিব পাৰি আৰু বাহিৰত বাহিৰত সেই আপুনি জনাব কেতিয়া যায় কোনদিনা কি কথা অঁ আজিটো তিনি দিন গ'লে অঁ এই কেইদিনৰ ভিতৰতে যাঁও এদিন অঁ অঁ আপুনি ক'ব চবকে তেনেহ'লে ঠিক আছে দিয়ক